মাছ ধৰাটো জীৱিকা হিচাপে উন্নত আৰু সহজ কৰি তুলিবলৈ চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধাৰ প্ৰয়োজন হয় যেনেকে মাছুৱৈসকলৰ বাবে জাল বা যিখিনি মাছ ধৰা সঁজুলি সেইখিনি প্ৰয়োজন হয় আৰু ইয়াৰ উপৰিও মানে বিভিন্ন ধৰণৰ যিখিনি মাছ সংৰক্ষণ কৰি থবৰ বাবে উন্নত মানদণ্ডৰ যিখিনি আহিলা পাতি মাছ জীয়াই থবৰ বাবে সেইখিনিৰ প্ৰয়োজন হয় আৰু মাছখিনি বহুত দিন একো নষ্ট নোহোৱাকৈ থ'বৰ বাবে উন্নত পৰ্যায়ৰ পদ্ধতিৰ প্ৰয়োজন আৰু

মাছ ধৰিবৰ বাবে উন্নত পৰ্যায়ৰ যিখিনি সামগ্ৰী আছে জালকে আদি কৰি আৰু মাছ ধৰা বৰশী বোৱা চেপা খালৈ জুলুকী এইখিনি উন্নত পৰ্যায়ৰ ধৰিব পৰা ব্যৱস্থা কৰিব পাৰে আৰু ইয়াৰ উপৰিও এনেকুৱা কিছুমান আছে যিখিনি অতি দ' খাৱৈ বা অতি দ' যিখিনি নৈ জান জুৰি তাত যাতে উন্নত পদ্ধতি প্ৰয়োগ কৰি যেনেধৰণে মাছক সহজে ধৰিব পৰা যিখিনি দ্ৰব্য সেইখিনি বা আহাৰ মাছখিনি একেঠাইতে গোট খাব পৰা সুগন্ধি যিখিনি মাছে ভাল পোৱা দ্ৰব্য সেইখিনি ছটিওৱাৰ পিছত জাল মাৰি দিলে মাছখিনি একো ঘূণ নোহোৱাকৈ ধৰিব পৰা হয় এই গোটেই কথাখিনি মানুহে যেতিয়া আয়ত্ব কৰিব বা মানুহৰ সা সুবিধা হ'ব তেতিয়া মাছখিনি নিশ্চয় যিসকলে ধৰে তেওঁলোকৰ সুবিধা হ'ব বহুত দিন গেলি পঁচি ন নোযোৱাকে ৰাখিবলৈ মাছখিনিক ধুনীয়াকে সংৰক্ষণ কৰা যিখিনি পদ্ধতি সেইখিনি ফ্ৰীজকে আদি কৰি অন্যান্য যিখিনি আছে সেইখিনি কৰিব পৰা যায় আৰু ভৱিষ্যতলে মাছখিনি অন্যান্য যিখিনি আৰু পদ্ধতি আছে যেনে যেনে ধৰক যিখিনি ডাঙৰ নৈত ধৰিব পৰা সুবিধা বা সৰু পুখুৰীত ধৰিব পৰা যিখিনি সুবিধা এই গোটেই কথাখিনি উন্নত পৰ্যায়ত যদি প্ৰশিক্ষণ দিয়া হয় এই প্ৰশিক্ষণ দিয়াৰ লগে লগে নিশ্চয় মানুহৰ মাছ ধৰা যিখিনি জীৱিকা নিৰ্বাহ কৰি থকা আজিকালিৰ বহুতো ল'ৰা শিক্ষিত নিবনুৱা বা ইনেই বহুতে মাছ জীৱিকা হিচাপে ধৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব আৰু সেই সুবিধাখিনিৰ জৰিয়তে মানুহে অতি সহজতে জীৱিকা নিৰ্বাহ আৰু উন্নত পৰ্যায়ত জীৱিকা নিৰ্বাহ কৰিবলৈ সুবিধা পাব আৰু ভৱিষ্যতে এনে ধৰণৰ মাছ ধৰাটো জীৱিকা হিচাপে উন্নত পদ্ধতিত ধৰিবলৈ চৰকাৰৰ পৰা যথেষ্ট কৰণীয় আছে আৰু কৰিবলগীয়া হয় ধন্যবাদ